হেল্ল' এ এইটো মানে শাক চব্জিৰ দোকানত লাগিছে নে অঁ আপোনাৰ তাত মানে কি কি মানে শাক চব্জি পোৱা যায়

ঠিক আছে বস্তুবিলাক এনে ক'ৰ পৰা আনে বস্তুবিলাক ক'ৰ পৰা আনে ঘৰৰে নিজৰ নে নে লোকেল নে মানে আজি মানে আজিকালি মানে মানে খাবলৈও দিগদাৰ হয় ন' কিনি মানে চবতে আপোনাৰ চবতে মানে সাৰ চাৰ দিয়া হয় যে সেইটো কাৰণে সুধিছো আপুনি বা কেনেকুৱা ফ্ৰেছ আনে নে নানে

মানে মানে কেনেকৈ দিছে মানে দামবিলাক কেনেকৈ দিছে আপুনি ঠিক আছে অঁ বাৰু ঠিকে আছে হ'ব দিয়ক তেন্তে মই মানে আবেলি টাইমত যাম মানে আপোনাৰ ওচৰলৈ এপাক মানে শাক চব্জি আনিবলৈ কাৰণে ঠিক আছে ৰাখিছো দিয়ক এতিয়া